টিকট কাউণ্টাৰত লাগিছেনে টিকেট কেইটামান লাগি টিকেট কেইটামান লাগিছিলে আকৌ টিকেট লাগিছিলে আমি মই মৰাণৰ পৰা উঠিম গুৱাহাটীলৈ অঁ অঁ হয় মোৰ আপোনাৰ কালি পৰহিমানে অঁ টিকেট মই মোক নাইটত লাগে নাইটত লাগে কেতিয়া হ'ব নৰ্মেল হ'লেই হ'ব এইটি হ'ব মোৰ টিকেটটো কেতিয়া এ চি হ'লে কৰি দিব কৰি দিব কণ খিৰিকী কিনাৰত কৰি দিব দামটো কিমান পৰিব মোৰ যে দেৰিকৈ পালেও হ'ব হয় অঁ বাকী এটা টিকেটৰ দাম কিমান হ'ব মই এডভাঞ্চকৈ দি থৈ দিম বাৰু

মই আপোনাৰ ইউ পি আই কৰি দিম অঁ হয় পৰহিলৈ ফিক্স কৰিব হ'ব হ'ব সিমানটো মোৰ দুজনৰ কাৰণে হয় পে'মেণ্টটো মই কৰিম বাৰু অলপ পাছত এইটো ফোন নম্বৰতে আছে পাৰিব পাৰিব অঁ কৰি দিম বাৰু ঠিক আছে হ'ব দিয়ক হ'ব